আজিৰ দিনত মানুহে নদীৰ পাৰলৈ ভ্ৰমণৰ সূত্ৰেই হওক প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈয়ে হওক মানুহবোৰ নদীৰ পাৰলৈ যোৱাত আমি পৰিলক্ষিত হয় বিশেষকৈ জানুৱাৰী মাহত ডিচেম্বৰ মাহত মানুহে পিকনিক খাবৰ কাৰণে নদীৰ পাৰলৈ যায় আৰু তাতে পিকনিক পিকনিক খাওঁতে কি কৰে ঠাইবোৰ লেতেৰা কৰি অহা পৰিলক্ষিত হয় আমি নিজেও দেখিছোঁ আৰু বাতৰিটো দেখিছোঁ আৰু প্ৰাকৃতিক সম্পদবিলাক আমি এনেকৈ বিনষ্ট কৰিব বিশেষকৈ নালাগে কাৰণ প্ৰকৃতি প্ৰকৃতিৰ সম্পদবিলাকক সুস্থ আৰু সুৰক্ষিত কৰি ৰখাটো মানৱ জীৱনত আমাৰ মানুহৰ বাবে অতিকৈ প্ৰয়োজনীয় বুলি মই ভাবোঁ আৰু এজন মানুহ মানুহ হিচাপে যেতিয়া জন্ম হৈ জন্ম লৈছে আৰু এই ভদ্ৰ সমাজখনত নিজকে যেতিয়া তেওঁ পঢ়ি শুনি ডাঙৰ কৰিছে তেনে এজন ব্যক্তিয়ে এনে কাম কৰিলে সমাজৰ এক বৃহৎ ক্ষতি হয় আৰু যিবিলাক যিবিলাকে আমাৰ উঠি অহা প্ৰজন্মকো বহুতখিনি শিকায় আজি আমি যেতিয়া নদীৰ পাৰলৈ যাম আমি যেতিয়া এটা পিকনিক খাম আমি যদি সেই বস্তুখিনি এটা নিৰ্দিষ্ট ডাষ্টবিনত ভৰাই আমি তাৰপৰা আনি যিডোখৰত আমি বস্তুখিনি ৰাখিলে আমাৰ বিনষ্ট নহয় তালৈ লৈ আনিব পাৰোঁ আমাক দেখি আৰু নতুন প্ৰজন্মৰ আৰু দুজন ব্যক্তি তেওঁ শিকিব আৰু তেনেকৈয়ে হয়তো আমাৰ এই প্ৰকৃতিৰ সম্পদবিলাক বিনষ্ট নহ'ব আৰু আৰু প্ৰকৃতিক যদি আমি বিনষ্ট নকৰোঁ প্ৰকৃতিয়েও আমাক এটা ধুনীয়া পৰিৱেশ উপহাৰ দিব আৰু যিটো আমাৰ মানৱ জীৱনৰ বাবে অত্যন্ত প্ৰয়োজনীয় আৰু এই ক্ষেত্ৰত আমাৰ পৰিৱেশৰ সমাজকৰ্মীসকলে এক বিশেষ ভূমিকা গ্ৰহণ কৰা দেখা গৈছে আমি বাতৰি আৰু নিউজ চেনেলবিলাকত আমি প্ৰায়ে দেখোঁ কোনোবা এটা দিনত এন জি অ'বিলাকে লগ হৈও এনেকৈ মানুহে বিনষ্ট কৰাৰ সেই বস্তুবোৰ লেতেৰা কৰা বস্তুবোৰ নিৰ্দিষ্ট দিনত চাফা কৰে আৰু যদি আমি এই বস্তুখিনি সদায়ে নিজৰ নিজেই কৰা ভুলখিনি যদি আমি শুধৰাই যাওঁ তেতিয়াহ'লে আমাক এটা নিৰ্দিষ্ট দিনত আকৌ চাফা কৰাৰ প্ৰয়োজন হ'ব বুলি মই নাভাবোঁ সেইবাবে মই সকলোকে অনুৰোধ জনাম আমি যাতে প্ৰকৃতিক বিনষ্ট কৰিব নালাগে তেতিয়াহে আমি সম্পদ পাম